মই লিখিব বিচৰা কিছুমান বিষয় হৈছে সুৰাপান আজিকালি গাওঁৱে ভূঞে য'তে ত'তে অবৈধভাৱে সুৰা বিকি কৰিব লৈছে যাৰ ফলত সুকলমে কোনো এটা অনুষ্ঠান পাৰ হৈ নাযায় আৰু এনে ক্ষেত্ৰত চৰকাৰে বহুতো ব্যৱস্থা লৈছে যদিও মানে সুৰা বিকি কেন্দ্ৰ উঠাইছে যদিও মানে দুদিনৰ পিছত আকৌ বহিব লৈছে